অ' শংকৰ হোটেল লাগিছে নেকি অ' হয় হয় মই মৰাণৰ জ্যোতিপুৰৰ পৰা কৈছোঁ চিৰঞ্জীৱ ভট্টাচাৰ্য্যই হয় হয় হয় এই মই অৰ্ডাৰ এটা দিবলৈ বিচাৰিছোঁ এই ৰাইচ দুই প্লে'ট চিকেন তন তন্দুৰী

আপোনাৰ মোৰ ফোন নম্বৰটো আপুনি পাইছেই এইটোতে আছে পাই এইটো নম্বৰত আপুনি দি দিব পাৰিব নেকি অতি সোনকালে প্ৰায় এঘণ্টা মানৰ ভিতৰত দিব পাৰিবনে পাৰিব ন ঠিক আছে মোৰ জ্যোতিপুৰত মৰাণহাট জ্যোতিপুৰত হয় হয় থে ঠিক আছে ঠিক আছে থেংক ইউ